হেল্ল' ও

অঁ নাই নাই ভাল কথা তীৰ্থ ভ্রমণতটো যাব লাগে তো

আচ্ছা বয়সস্থ মানুহ হিচাপত মাজুলী ঠাইটো ভাল ঠাই তাৰমানে তাতটো

তাত বহুত

হেল্ল' অঁ ত' আমাৰ গাঁৱৰে কেইজনমান লগ হৈ বয়সস্থ গ'ল তো আমাৰ ডেকা কেইজনমানো ল'লোঁ তো আমি তেনেকেই অঁ তেনেকৈ এখন হয় বাছত বাছ এখন ঠিক কৰিলোঁ ত' বাছ এখন ঠিক কৰি লৈ তেনেকৈ যোৰহাটলৈ যাব খোজে না ট্ৰেইনত যাব খোজে ট্ৰেইনত হ'লে ট্ৰেইনতো পাৰি

অঁ ইয়াৰ পৰা আমি অঁ ইয়াৰ পৰা আমি গুৱাহাটীলৈ বাছত গ'লোঁ বাছৰ পৰা তাত নামি আমি গুৱাহাটীৰ পৰা ট্ৰেইনত যোৰহাটলৈ গ'লোঁ তো যোৰহাটত অঁ যোৰহাটত নামি তাৰ পৰা আমি মেজিক দুখন বা এখন মানুহ হিচাপত মেজিক এখনত হ'লে এখন নহ'লে দুখনত হ'লে দুখন এনেকৈ ভাড়া কৰি কমলাবাৰীলৈ যাওঁ এ নহয় নহয় এখনত নহয় দুখন মানুহ হিচাপত আৰু

খৰচা টা বহুত হ'ব তো এ এজন আছে চিনাকী এজন আছে আমাৰে লগৰ এজন বন্ধু আছে নহয় তো তা তেখেতৰ এই ভিনিয়েকটো তাত কাম কৰে নহয় ত' তাতে কাম ত' তেখেতৰ লগত কথাটো পাতি লওঁ পাতি লৈ য হয় ত' তেখেতে যদি তে তাতে মানে জাহাজত বা কি তেনেকৈ যদি দিব পাৰে ত' তেনেকৈ অঁ আচ্ছা আচ্ছা হ'ব

তীৰ্থ ভ্ৰমণখিনি কৰি তা নেক্সট নেক্সট ডে'ত অঁ ৰাতি থাকি পিছদিনা আমি গুচি আহিলোঁ নাই তীৰ্থ ভ্রমণখিনি যেতিয়া ঘূৰা হ'ব তেতিয়া আৰু গুচি আহিম অঁ আছে বজাৰ আছে ওচৰত আছে এইখিনিও চাব পাৰিব শিৱদৌলত কথাখিনি আলোচনা কৰি লওঁ নেকি খৰচাটো এইটো ঠিক আছে আমি এটা কাম কৰোঁ আমি ওলাই আহোঁ ওলাই আহি একেলগে কথাখিনি পাতি লওঁ আগত না কি ক আচ্ছা দে ঠিক আছে তে ওলাই আহ অহ দে অঁ